শুনিছে কাইলে কাম এটা কৰোঁ বুলি ভাবিছোঁ হেৰি ব চাৰিআলি যাম চাৰিআলি গৈ বজাৰ কেইটামান কৰিম আৰু ছোৱালীজনীৰ ঘৰলৈও কিবাকিবি কেটামান কিনিবলগীয়া আছিলে আৰু বোৱাৰীজনীকো কিবা এটা কিনি আনি দিব লাগে তাৰ বাবে কাইলৈ মই চেণ্টাৰলৈ যাম পইচা কেইটামান মোক দিব নহ'লে দিগদাৰ হ'ব নহয় মোক পইচা কেইটামান দিব তাক সৰুটোক চাইকেল এখন কিনি দিওঁ ঘৰৰ ঘৰৰ টি ভিটোও বেয়া হৈ আছে ভাল কৰি আনো আকৌ গৰুকেইজনীৰো ৰছী নাই ৰছী চছী কিনি আনিবলৈ পইচা কেইটামান মোক দিয়াৰ প দিব লাগিব নিদিলে নহ'ব নহয় এতিয়াই খুজি থৈছোঁ আৰু কাইলৈ ৰাতিপুৱা নোখোজোঁ আপোনাক কাৰণ আপুনি আকৌ খং নকৰিব কাৰণ পইচাকেইটা নিদিলেনো মই কেনেকৈ যাম যামনে কওকচোন এই তহঁতে ভাত চাতকেইটা কাইলৈ বনাই নিজে খাবি আৰু মোলৈ বাট চাই নাথাকিবি কাৰণ মই এফালে যাম বুলি ওলাইছোঁ বাপেৰে পইচা দিবই মই বজাৰ কৰিও আহিম মোৰ অহা অকণ দেৰি হ'লে তহঁতে ভাতকেইটা বনাই খাবি তাৰ বাহিৰে নো আৰু কিনো আৰু ভাতকেইটা বনাব অকণমান দেৰি হ'লেও চিন্তা নকৰিবি মই অকণ আলহীও খাম লগৰ যো মানুহৰ ঘৰত সোমাম গোটৰ গোটৰ মানুহ কিছুমান যে আছে আগতে পঢ়া ল'ৰা ছোৱালীবিলাককো পাব পাৰোঁ ল'ৰা ছোৱালীবিলাকক পালেও সিহঁতৰ ঘৰে চৰে ক'ৰবাত সোমাই মেলি আহিম আৰু মাহঁতৰ ঘৰতো সোমাম সোমাই মেলি আহিম আৰু তহঁতে অকণ চিন্তা নকৰিবি দেই ঐ তহঁত থাক ঘৰতে থাকিবি মই কাইলৈ যাম ৰাতিপুৱা সোনকালে যাম বাৰটা এটা বজাত পাই যামহি দিয়া বাৰটা এটা বজাত পাই যাম পাই গ'লে তহঁতে আৰু তে মই অহা দেৰি হ'লেও ভাতকেইটা বনাই খাবি আৰু কাৰণ চাইকেল এখন কিনোতেও সময় ল'ব টি ভিটোও এটাও চাব লাগে আৰু নানানটা কামো থাকে আকৌ চেণ্টাৰলৈ ওলাই গ'লে কাপোৰ কানি দেখিলে সেয়াও কিনিব মন যাব দোকানত সোমাওঁতে সোমাওঁতে হয়তো মোৰ দেৰিও হৈ যাব পাৰে তেন তাৰ কাৰণে মই হয়তো পইচা কেটামান বেছিকৈয়ে লাগিব পইচাকেইটা এতিয়া দিয়েনে দিবন নিদিয়ে বাপেৰে বেছিকৈ বেছিকৈ বাপেৰে দেউতাই দিলে আৰু টেনশ্যন নাই আৰু দে তহঁতলৈও কিবাকিবি কিনি লৈ আনিম কানি কাপোৰ পাৰোঁ যদি আনিম নহ'লে কি পাৰোঁ আনিম আৰু তহঁতক কাৰোবাক যদি মিঠাই চিঠাই লাগে তাকো আনি দিম তেনেকৈ হ'ব আৰু ন ঐ দিব আৰু কাইলৈ পইচা কেইটামান নিদিয়াকৈ নাথাকিব মইতো চেণ্টাৰ যামেই চেণ্টাৰ যাম আৰু ইহঁতলৈও আহিব সময়ত কিবাকিবি কেইটামানতো কিনি আনিব লাগিব নানিলেতো নহ'ব কাৰণ চবেইতো আৰু অ অপেক্ষাই কৰিব মোলৈ এই দিব পইচা কেটামান ন